হয় মই মই কিতাপ পঢ়ি ভাল পাওঁ আৰু বিভিন্ন ধৰণৰ যোনবোৰ উপন্যাস সেইবোৰ পঢ়ি ভাল পাওঁ তাৰ উপৰিও মই ইঞ্চটাগ্ৰামত ৰীল চাই ভাল পাওঁ বিভিন্ন ধৰণৰ যোন যিন যোবোৰ যিনবোৰ যিবোৰ কনটেণ্টচ থাকে সেই বেলেগ বেলেগ ধৰণৰ কনটেণ্টচবোৰ চাই ভাল পাওঁ মই ফুৰি ভাল পাওঁ যেতিয়া মোৰ আজৰি সময় থাকে তেতিয়া মই মোৰ লগৰ বা লগত মই ওলাই যাওঁ ওলাই গৈ মই বাহিৰত যেনেকৈ ম'ম' চাওমিন এইবোৰ খাওঁ খাই কৰি পেলাই আমি ফটো চটো ফটোজ উঠি পেলাই ফুৰিব যাওঁ ফুৰি পেলাই ফটোজ উঠি পেলাই আমি আকৌ আহি কৰি তেনেকৈ মই গান শুনি ভাল পাওঁ গান শুনি ভাল পাওঁ তাৰপিছত মই মেকআপ কৰিও ভাল পাওঁ আৰু ফটোজ উঠিও ভাল পাওঁ ফটোজ উঠি কৰি পেলাই মই আজৰি সময়ত বেছিকৈ দিনটোত ফেচবুক আৰু ইঞ্চটাগ্ৰাম আৰু হোৱাটচআপত থাকোঁ ফ্ৰেইণ্ডচৰ লগত লগৰ লগত যেতিয়া মানে কথা চথা পাতোঁ তেনেকৈ

তেনেকেই মই বিভিন্ন ধৰণৰ বিভিন্ন বিভিন্ন খাই খাদ্য খাই ভাল পাওঁ খাদ্য তাৰ উপৰিও মই মই চিনেমা চাই ভাল পাওঁ বিভিন্ন ধৰণৰ হলিউড হওঁক বলিউড হওঁঁক তেনেকৈ চিনেমা চাই ভাল পাওঁ আৰু চিনেমা চাই চিনেমা চাই ভাল পাওঁ আৰু মই নৃত্য কৰিও ভাল পাওঁ নৃত্য কৰি গান গাই ভাল পাওঁ আৰু এইবোৰ মোৰ বহুত ভাল লগা কাৰ্য মই আজৰি সময়তে এইবোৰ কৰি পেলাই ভাল পাওঁ বন্ধু বান্ধৱীৰ লগত ফুৰি ভাল পাওঁ সন্ধিয়া সময়ত ওলাই গৈ পেলাই আমি কথা পাতোঁ কথা পাতি তাৰপিছতকে আমি ফুৰিব কৰিব যাওঁ গৈ পেলাই মই মেকআপ কৰি ভাল পাওঁ বিভিন্ন ধৰণৰ তাৰপিছতকে যিবোৰ অনলাইন শ্বপিং এপচ আছে তাতে মই বস্তুবোৰ চাই ভাল পাওঁ শ্বপিং কৰি ভাল পাওঁ শ্বপিং কৰি ভাল পাওঁ যেনে মিনট্ৰা এমেজন মিশ্ব' এইবোৰ আছে তাতে মই কাপোৰ কাপোৰ কিনি বা বিভিন্ন ধৰণৰ বস্তু কিনি এইবোৰ লৈ পেলাই ট্ৰাই কৰি কৰি বা ক'ৰবাত ক'ৰবাত ফুৰি পেলাই ভাল পাওঁ ফুৰিবৰ বাবে এইবোৰ বস্তু কিনি পেলাই ফুৰি ভাল পাওঁ তাৰপিছতকে ফটোজ উঠি পেলাই মই বহুত ভাল পাওঁ আৰু সেই ফটোবোৰ মই আপলোডো দিওঁ ইঞ্চটাগ্ৰামত হোৱাটচআপত তেনেকৈ বহুত ভাল পাওঁ তাৰপিছতকে মই ফুৰিও ভাল পাওঁ ট্ৰেভেল কৰি ভাল পাওঁ ট্ৰেভেল বহুত দূৰৰ দূৰলৈ জাৰ্ণি কৰি পেলাই ভাল পাওঁ ট্ৰেভেল কৰি তাৰপিছতকে মই

কিছুমান বেডমিন্টন খেলিও ভাল পাওঁ লগৰ ফ্ৰেইণ্ডচৰ লগত তাৰপিছতকে মই আজৰি সময়ত লুডু খেলোঁ যেতিয়া মোৰ পঢ়িব কৰিব নাথাকে আৰু মই যেতিয়া ইউনিভাৰ্ছিটি যাওঁ তেতিয়া যেতিয়া আমাৰ ফ্ৰী ক্লাছ থাকে তেতিয়া আমি ক্লাছত ফুৰি আমি গোটেই কেম্পাছটো ট'ৰ কৰোঁ কেম্পাছ ফুৰোঁ সেনেকৈ বহুত ভাল লাগে বিভিন্ন ধৰণৰ নতুন নতুন বস্তু মানে খাদ্য ট্ৰাই কৰি পেলাই ভাল পাওঁ আৰু সেইয়া খাই পেলাইও ভাল পাওঁ